অঁ হেল্ল' অঁ হয় কওকচোন ইয়াত আমাৰ তিনিচুকীয়াত আছে মাগুৰী বিল ডিব্ৰু চৈখোৱা এনেই ধৰা তেনেকুৱা ঠাইত আপোনালোকে ফুৰিবলৈ পাৰিব

আপোনালোকে কেতিয়া আহিম বুলি ভাবিছে অঁ অঁ হয় নেকি বাৰু ঠিক আপোনালোকে জনাব আপোনালোকে কনফাৰ্ম কৰি পিনে কেইটা বজাত ওলাব কেইটা বজাত ওলাব কেনেকৈ ধৰণে যাব আপোনালোকে আপু জনাই দিব মই তেনেকৈ ধৰণে আপোনালোকক ব্যৱস্থা কৰি দিম বাৰু ঠিক আছে বাৰু অ'কে